মই অধিক মানুহৰ খানা বনোৱাত মই যিখিনি মোৰ টাইম লাগে যিখিনি সময় মোৰ লাগে সেইখিনি সময়ত মই মানুহৰ ধৰি লওঁক মই পাঁচশ মানুহৰ খানা বনাব পাৰোঁ পাঁচশ মানুহৰ খানা বনোৱাৰ পিছত যদি আৰু বনাব লাগে তেতিয়াহ'লে যিখিনি টাইম তাৰমানে সময় লাগে সেইখিনি সময়ৰ ভিতৰত মই দিব পৰা মোৰ অধিকাৰ মানে ভগৱানৰ ইচ্ছা মোক কিছুমান দিছে সেইমতে মই বনাই দিওঁ আৰু সময় মতে মই খানাবিলাক দিব পাৰোঁ যেনে ধৰি লওঁক ভাত লাগিল ভাত লাগিলে মই গৰমপানী কৰি লোৱাৰ সময়ত মই তেল দিওঁ আৰু নিমখ দি লওঁ দিলে তাৰমানে ভাতটো ভাল হয় লাগি নধৰে সোনকালে সিদ্ধ হয় যেনে মাংস বনালে মাংস বনালে কি কিছুমান ৰান্ধনীয়ে মচলা প্ৰয়োগ কৰে হিং প্ৰয়োগ কৰে হিং মই মচলা প্ৰয়োগ কৰোঁ কিন্তু মই আদা নহৰু পিঁয়াজহে জলকীয়া সেইখিনি কিন্তু মই হিং প্ৰয়োগ নকৰোঁ হিং প্ৰয়োগ নকৰাকৈ মই মাংস বনাই মানুহক খুৱাব পাৰোঁ সেইখিনিয়ে তাৰমানে মোৰ সামৰ্থ আছে আৰু এতিয়া এতিয়ালৈকে যিখিনি মই বনাই আছোঁ কোনো অভিযোগ অহা নাই আৰু ভৱিষ্যতেও নাহিব বুলি মোৰ ধাৰণা আছে সেইটোৰ